হয় আমাৰ গাঁৱত মহিলা আত্মসহায়ক গোট আছে ময়ো তাৰে এটা গোটৰ সদস্য়া আমাৰ গোটটোৰ নাম হ'ল পাৰিজাত মহিলা আত্মসহায়ক গোট আমাৰ গোটটোৰ ৰাজহুৱা সভা আমাৰ গোটৰ কাৰ্যসূচী হ'ল প্ৰথমতে এক নম্বৰত প্ৰাৰ্থনা সভা বহে প্ৰাৰ্থনা তাৰ পাছত সভাপতিয়ে আসন গ্ৰহণ হয় সভাৰ উদ্দেশ্য ব্যাখ্যা হয় আত্মসহায়ক গোটৰ গোট গঠন হ'ল আমাৰ দুহেজাৰ ষোল্ল চনত ছয় চনৰ দহ তাৰিখে হৈছিলে তাৰ পাছত আমাৰ সদস্যৰ সংখ্যা হ'ল তেৰগৰাকী সেইয়া তাৰ পাছত আমাৰ সপ্তাহত এটা এটা গোট বহে প্ৰতিটো দেওবাৰে সপ্তাহৰ প্ৰতিটো দেওবাৰে আমাৰ গোট হয় গোটৰ হেৰি মিটিং হয় তাৰ পাছত মাহত আমাৰ গোট গোটৰ চাৰিটা চাৰিখন সভা বহে সেই চাৰিখন সভাহত আমাৰ মাহৰ লাষ্টৰ যিখন সভা বহে সেই সভাতে আমাৰ প্ৰতিমাহে এশ টকাকৈ আমি বৰঙণি আগবঢ়াওঁ সেয়া আকৌ সেয়া গৈ আমাৰ হেৰিয়াত বেংকত জমা হয় গ্ৰামীন বিকাশ বেংকৰ লগত আমাৰ যোগাযোগ আছে প্ৰতি এক তাৰিখে আমি সম্পাদিকাৰ হাতত জমা দিবলগীয়া হয় আৰু নিৰ্ধাৰিত সময়ত সঞ্চলক জমা নিদিলে নাহিলে মানে আমাৰ মিটিঙত উপস্থিত নহ'লে পাঁচ টকাকৈ আমি জৰিমনা ভৰোঁ বহাও কোনো সদস্য সভাত উপস্থিত নাথাকিলে মানে অনুপস্থিতবাদত আমি পাঁচ টকাকৈ দিওঁ তেওঁৰ পৰা ল'বলগীয়া হয় তাৰ পিছত সভাপতি মহিলা আত্মসহায়ক গোটৰ যিগৰাকী সভানেত্ৰীয়ে সভাপতি সম্পাদিকাই তেওঁলোকৰ পৰিচালনা কৰে গোটৰ পৰিচালনাৰ বাবে পাঁচ টকাকৈ বৰঙণি আগবঢ়াই পুজি সঞ্চালনৰ বাবে মাহটোত আমি প্ৰতি পাঁচ তাৰিখৰ দিনা দিনাখন সেই বেংকত জমা দিয়া হয় সভানেত্ৰী সভা সম্পাদিকাই গোটৰ সকলো নথি পত্ৰখিনি নিয়াৰিকৈ ৰাখিব লাগে আৰু সভাত সকলোবিলাক দাখিল কৰিব লাগে তাৰ পাছত আৰু আছে পাৰিজাত আত্মসহায়ক গোটৰ আমি ভালেমানখিনি লাভৱান্নিত হৈছোঁ গোটত সোমাই আমি বহুত নজনা কথা জানিছোঁ আকৌ কি কয় বেংকৰ পৰাও আমি প্ৰথমতে দুই লাখ টকাৰ ঋণ লৈছিলোঁ সেই টকাৰে আমি তেৰগৰাকীক সমানে ভগাই বতা কৰি আমি প্ৰতি ঘৰতে প্ৰত্যেকৰে এখন এখন শাল আছে তাত শাল সেই তাত শালত আমি তাত বৈ আমি মাহেকত সেই সুতৰ ঋণ ধাৰ মাৰিছিলোঁ তেনেকৈ আমি দুবছৰত সকলোখিনি দুই লাখ টকাৰ ঋণ পৰিশোধ কৰিলোঁ কৰাৰ পাছত